শৈশৱত মই বৰহাট টাউনৰ স্কুলত পঢ়িছিলোঁ বহু ধৰণৰ বিভিন্ন জাতিৰ ল'ৰা ছোৱালীৰ লগত পঢ়িছিলোঁ তাত পঢ়ি বহুতো ধেমালি কৰি বহুত খেলা ধূলা কৰি খেলা ধূলাৰ মাধ্যমেৰে বহু ধৰণে তাত শিক্ষা গ্ৰহণ কৰি চতুৰ্থ শ্ৰেণীলৈকে তাত পঢ়িলোঁ তাৰপিছত মই বৰহাট হায়াৰ ছেকেণ্ডেৰী স্কুলত ফাইভৰ পৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে তাত পঢ়িলোঁ সেই সময়খিনিতো মই বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীৰ লগত বিভিন্ন ধৰণৰ ধেমালি ফূৰ্তিৰ মাজেৰে পঢ়া শুনা কৰি বিভিন্ন ধৰণৰ কথা বতৰাৰে শৈশৱটো মোৰ পাৰ কৰিলোঁ শৈশৱত বহুত ধৰণৰ খেলা ধূলা আমি খেলিছিলোঁ লগৰ ল'ৰা ছোৱালীও বহুত আছিলে আমাৰ খেলা ধূলাৰ পদ্ধতিবোৰো বেলেগ ধৰণৰ আছিলে ই কেতিয়াবা নাৰিকলৰ খোলাত ভাত বনাই খাইছিলোঁ কেতিয়াবা আকৌ পইচা এটকা দুটকা তুলি কাৰোবাৰ বাৰীৰ চুকত বনভোজ ধ বনভোজৰ নিচিনাকৈ ভাত বনাই ভাজি অকণ বনাই তাতে তেনেকৈ ফূৰ্তি ফাৰ্তা কৰি আমি খাইছিলোঁ তেনেধৰণে আমি বহুত ধৰণৰ ধেমালি ধুমুলাৰে আমাৰ শৈশৱটো আমি পাৰ কৰিছিলোঁ খেলা ধূলাও কৰিছিলোঁ কেতিয়াবা বল খেলোঁ খেতিয়াবা টাং গুটি খেলোঁ কেতিয়াবা ক্ৰিকেটো খেলিছিলোঁ কইনা দৰা খেলোঁ বিভিন্ন ধৰণৰ খেলা ধূলা কৰিছিলোঁ বৰহাট হাই ছেকেণ্ডেৰীত যেতিয়া পঢ়িবলৈ ল'লোঁ তেতিয়া তাত আমি সেই বেডমিণ্টন খেলিবলৈ শিকিলোঁ বেডমিণ্টন খেলোঁ লগৰ ল'ৰা ছোৱালীৰ লগত কাবাডি খেলোঁ তেনেধৰণে তাতো আমি বহুত ধৰণৰ কিবাকিবি খেলা ধূলা কৰিলোঁ আৰু বিহু পূজাত বহুত ধৰণে ফূৰ্তি কৰোঁ বিহু পূজাত আমি এই লগৰ ল'ৰা ছোৱালীৰ ঘৰলৈ যাওঁ লগৰ ল'ৰা ছোৱালীৰ লগত ইঘৰ পৰা সিঘৰলৈ বিহু খাওঁগৈ পূজাত আকৌ আৰ ঘৰত গৈ অলপ সময় থাকি তাহাঁতৰ ল'ৰা ছোৱালীবিলাকৰ লগত আকৌ পূজা চাবলৈ বুলি ওলাই আহোঁ তেনেধৰণে আমি থাকি মানে আমাৰ শৈশৱবোৰ পাৰ কৰিলোঁ সেই শৈ শৈশৱৰ দিনবোৰ সঁচাকৈ বৰ মধুৰ আছিলে এতিয়াও কিছুমান কথা মানে পাহৰিব নোৱাৰি কিছুমান পাহৰিলোঁ বাৰু কিন্তু এতিয়াও তাৰ মাজত বহু ধৰণৰ কথা এতিয়াও স্মৃতি হৈয়ে ৰৈ থাকিলে সেই স্মৃতিবোৰ আমি পাহৰোঁ বুলি ভাবিলেও পাহৰিব নোৱাৰি বহাগ বিহুত নতুন কাপোৰ পিন্ধি ইঘৰক দেখাবলৈ যোৱা সিঘৰক দেখাবলৈ যোৱা এটা বেলেগ ধৰণৰ আনন্দ আছিলে কোনে কি ধৰণৰ কাপোৰ ল'লে সেইবোৰ চোৱাৰো এটা আনন্দ আছিলে পিঠা পনা খোৱাও এটা আনন্দ আছিলে মাঘৰ বিহুত ভোজত ভোজ খাই ৰাতিপুৱা আকৌ মেজি জ্বলাই তাত মেজি পুৱাই তাত বিভিন্ন ধৰণৰ বিহু গান বিহু গীতেৰে আনন্দ উল্লাহ কৰাও এটা মানে মূহুৰ্ত আছিলে বহুধৰনৰ শৈশৱৰ বহুত স্মৃতিয়ে মনত ৰৈ গৈছে আৰু